অঁ কোৱা অঁ আছো আছো তুমি অঁ হেৰিয়াৰ বিয়া নহয় চিম্পীৰ বিয়া নহয় কাপোৰ কিনিবলৈ কেতিয়া যাবা অঁ অঁ তুমি ইয়ালৈকে আহিবা চিল্ক ঘৰ ভাণ্ডাৰলৈকে আমি তাতে গৈ পেলাই কেইবাযোৰ মানো কাপোৰ লৈ ল'ব পাৰিম তাত মোৰ অলপ চিনাকিও আছে যে মইতো ভাবিছো পাটৰ কাপোৰ নহ'লে এনেকুৱা মিক্স পাটৰ কাপোৰেই কিবা ল'ম বুলি ভাবিছোঁ তিন দুযোৰ মান তুমি অঁ অঁ কেনেকুৱা

মই ৰংটো হয়তো ৰঙা নহ'লে অলপমান নীলা টাইপত ল'ম বুলি ভাবিছোঁ তুমি অঁ অঁ অঁ অঁ অঁ চাই লম তাত মানে ইমানো মানে বহুত বেছি মানে বেছি মানে দামী মানে দামী কাপোৰ নিকিনো অলপ মানে কম দামৰে কিনিম আৰু আৰু মানে চিলভাৰ কাম কৰাত কিনিম আৰু তুমি তাকে অঁ অঁ তাকে কাপোৰ কাপোৰো কিনিম তাৰপিছত আৰু অলপ চলপ কিবাকিবি বচ বজাৰো কৰি ল'ম চেণ্ডেল বেগ ক'ৰ পৰা ল'বা তুমি অঁ অঁ আৰু কিবা এনেকুৱা গহনা কিবাকিবি ল'ম বুলি ভাবিছা নেকি অঁ অঁ ক'ৰ পৰা ল'বা অঁ অঁ এই আনোৱাৰ হলৰ তলতে বৰ ধুনীয়া ধুনীয়া পায় তালৈকে যাম দিয়া তুমি কোনটো ল'ম বুলি ভাবিছা মানে তুমি জোনবিৰি ল'বানে ডুগডুগী' ল'বানে কি ল'বা অঁ অঁ ঠিক আছে হ'ব বাৰু দিয়া